আৰু আহি দিনটো মানে ভাল লাগে আৰু তেনেকে ধৰক কম্পিটিশন মানে তেনেকে দিয়া নাই কিন্তু পুৱা দৌৰাটো আমি ৰেগুলাৰ দৌৰোঁ আৰু দৌৰিলে স্বাস্থ্য ভালে ৰাখে বুলি

আৰু

সেইবিলাকে আৰু আৰু এইটো

স্কুলত থাকোঁতে তেতিয়া স্কুলত কম্পিটিশন দিৱ পাওঁ